বৰ্তমান আমাৰ চিনেমাৰ শিল্পী বা ছবি জগত আৰু ৰাজনৈতিক জগত দুইখন জগতেই যেন একেতা মুদ্ৰাৰে ইপিঠি সিপিঠি শাসক পক্ষই বৰ্তমান সময়ত দেখা যায় যিকোনো দলেই হওক যে শাসক পক্ষই সুযোগ বা সুবিধা বুজি আমাৰ শিল্পীসকলক ব্যৱহাৰ কৰে সেয়া হওক কোনো ধনৰ বিনিময়ত বা কোনো প্ৰলোভনৰ বিনিময়ত আৰু শিল্পীসকলেও সেই প্ৰলোভনত দূব গৈ বৰ্তমান সমাজৰ পেক্ষাপথৰ কথা নাভাবি তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কথা ভাবি তেওঁলোকৰ লগত যোগদান কৰে আৰু শিল্পীসত্তাৰ যি সন্মান সেয়া নষ্ট হোৱা দেখিবলৈ পোৱা যায় আৰু কোনো কোনো শিল্পীয়ে যদিহে তেওঁলোকৰ কথাত মনোনিৱেশ নকৰে বা একমত নহয় তেনেহ'লে তেনে শিল্পীসকলৰ প্ৰতি এক কু দৃষ্টি তেওঁলোকে নিক্ষেপ কৰে আৰু বিভিন্ন ধৰণৰ ভুৱা বাতৰি প্ৰতিবেদন হিচাপে সমাজৰ আগত বা জনসাধাৰণৰ আগত দাখিল কৰি তেওঁলোকক এক নেতিবাচক বাতৰি প্ৰকাশ হোৱা দেখা যায় আৰু সেই শিল্পীসকলৰ জীৱনত এক আন্ধাৰ নামি অহা দেখিবলৈ পোৱা যায় গতিকে এই ক্ষেত্ৰত বাতৰি প্ৰকাশ কৰাসকলে অতি সতৰ্ক হোৱা উচিত কি স সত্য আৰু কি অসত্য কি সঁচা কি মিছা সকলোবোৰ যেন চালি জাৰি চাইহে এটা বাতৰি প্ৰকাশ কৰে কাৰণ এজন শিল্পীৰ জীৱনটোক অপমান কৰাৰ অধিকাৰ হয়টো কাৰোৰে নাথাকে কিয়নো এজন শিল্পীয়ে বহু কষ্ট আৰু নিজৰ সাধনাৰ বলত সমাজত যি অৱদান আগবঢ়াই থৈ যায় সেয়া আমি কাৰোবাৰ ভুৱা কথাত বা মিছা কথাত প্ৰতিপন্ন গৈ তেওঁৰ বিষয়ে অপ বাত অপ বাতৰি বা মিছা বাতৰি প্ৰকাশ কৰি সমাজৰ আগত তেওঁক এক কু বা এজন অসৎ ব্যক্তি হিচাপে পৰিচয় কৰাই দিয়াত আমাৰ সমাজৰেই এটা হানিকাৰক বুলি মোৰ মনৰ পৰা অনুভৱ হয় গতিকে এটা বাতৰি প্ৰকাশ কৰোঁতে আমি কি সঁচা কি মিছা সেয়া আমি সত্যাসত্য সত্যাপন কৰি লোৱা উচিত